হেল্ল' উবেৰ নিকি বাৰু দাদা মই ছয়গাঁৱত ৰৈ আছো এই আপোনাৰ গাড়ীখন এতিয়া ক'ত আছে বাৰু এটা কাম কৰকচোন আপোনাৰ এ লোকেশ্যনটো কওকচোন কোনখিনি পাইছেহি নহবা আপুনি যদি আহিব নোৱাৰে নহয় ওচৰতে ওচৰত কিবা অট' চট' পাম নেকি বাৰু মই ছয়গাঁৱৰ ওচৰত ৰৈ আছো অকণমান মোৰ দেৰিও হৈছে যাবলৈ আপুনি কওকচোন দাদা কোনখিনি পাইছেহি